কিতাপবোৰ ক'ব গ'লে যেতিয়া চহৰীয়া জেগাত চহৰ জেগাত যেতিয়া ওলাই যাওঁ তেতিয়াই কিতাপবোৰ কিনা হয় তাৰ উপৰিও কেতিয়াবা ওচৰে পাঁজৰে মেলাবিলাক পাতে সেই মেলাৰ পৰা কিতাপবিলাকত কম দামতে পোৱা যায় ওচৰত তেনেকুৱা ছেকেণ্ডহেনৰ কিতাপৰ দোকান নাই কিন্তু চহৰীয়া জেগাত আছে তেনেকুৱা ছেকেণ্ডহেনৰ কিতাপ আমাৰ যিটো দৰঙৰ টাউন হয় দৰং টাউনৰ ফালে পোৱা যায় বহুত আছে ছেকেণ্ডহেণ্ড কিতাপ তাৰ পৰা যদিও ছেকেণ্ডহেণ্ড বহুত ভাল গুণমানতে পোৱা হয় কিতাপবিলাক আৰু বহুত কম দামতে পোৱা হয় আৰু কিতাপবিলাকো ভালেই থাকে গতিকে তেনেকৈয়ে ক্ৰয় কৰোঁ